অঁ হেল্ল' অঁ ভালনে অঁ অ অ অঁ আছোঁ হেৰি এই আমাৰ ওচৰৰ স্কুলখন আছিলে যে বালিজনা এল পি স্কুল অঁ এইখনেই হেৰি চাফা কৰিব লাগিছিল অঁ অঁ সেইটো তাকে কি কৰা যায় কেনেকৈ আগবঢ়া যায় অঁ কেনেকৈ আগবঢ়া যায় কেনেকৈ আগবঢ়া বুলি ভাবিছা

অঁ অঁ অঁ অঁ অঁ সেইটো হয় আমি হেৰি হেডমাষ্টাৰৰ কথা পাতিব লাগিব আৰু হেডমাষ্টাৰৰ কথা পাতিব লাগিব তাৰ কাৰণে চাগে অঁ এটা দিন বাৰ ধাৰ্য কৰি যিহেতু এতিয়া বন্ধ চলি আছে অ ইনিচিয়েটিভ

অঁ সিহঁতকো এই ইনভল্ভ হ'ব পাৰে সিহঁতক সিহঁতো যেন ইনভল্ভ হয় আৰু অঁ অঁ অঁ অঁ কৰিব লাগিব অঁ অঁ অ আৰু তাকে এদিন কথা পাতিব লাগিল ভালকৈ এখন হেৰি মিটিং এখন পাতিব লাগিব সবাহ এখন পাতিব লাগিব অঁ আৰু হেৰি কৰিব লাগিব পেৰেণ্টছখিনিকো পাৰিলে মাতি পেলাই একেলগে অঁ অঁ অঁ অঁ অঁ ঠিকে অঁ ঠিকে আছে ঠিকে আছে অহা সোমবাৰে কৰি দিওঁ অঁ অঁ আচ্ছা আচ্ছা অঁ হয় হয় হয় ঠিক আছে তেন্তে অঁ অঁ দিয়া